মই কিছুমান কিতাপ অঁ পঢ়ি বহুত ভালপাওঁ আৰু কিতাপবোৰ পঢ়িবলৈ প্ৰায় এসপ্তাহ যদি সৰু কিতাপ হয় আৰু যদি ডাঙৰ কিতাপ হয় তেনেহ'লে প্ৰায় এমাহৰ সময় লাগে কাৰণ কিতাপখন পঢ়ি তাক বুজি লোৱাত অলপ সময়ৰ নিশ্চয় দৰকাৰ হয় আৰু মই একেৰাহে প্ৰায় তিনি ঘণ্টা বা দুই আঢ়ৈ ঘণ্টা এনেকে কিতাপ পঢ়িব পাৰোঁ আৰু তাৰ মাজত আকৌ ৰেষ্ট লৈ পেলাই আকৌ কিছু সময় উলিয়াই মই আজৰি সময়ত কিতাপ পঢ়িও পঢ়োঁ আৰু পঢ়াৰ বাবে মোৰ কোনো মাহিলী বা সাপ্তাহিক লক্ষ্য আছে বুলি মই ক'ব পাৰোঁ কাৰণ যিহেতু আমি জ্ঞান অৰ্জন কৰিবৰ বাবে কিছুমান কিতাপ পঢ়োঁ নাইবা আমি কিছুমান কিতাপ আমোদ পাবৰ বাবেও পঢ়োঁ যেনে সাধু কিতাপবিলাকে হওক উপন্য়াসবিলাক আমি পঢ়োঁ বিভিন্ন ধৰণৰ লিখনি আৰু মই যিহেতু লিখি ভালপাওঁ ত' মই তাৰ কাৰণে অধিক সুবিধা হয় মোৰ লক্ষ্য সেইটোৱেই যে মই বেছিকে লিখিব পাৰোঁ আৰু যিহেতু মোৰ অসমীয়াত অসমীয়াটো মই বেছিকে ভাল পাওঁ ত' অসমীয়া ভাষাটোক এক স্বকীয়তা প্ৰদান কৰিবৰ বাবে মই বিভিন্ন ধৰণৰ কিতাপবিলাক পঢ়ি আমোদ লোৱাৰ উপৰিও মই বিভিন্ন জ্ঞান হয় আৰু মই কিছুমান কিতাপ এনেকুৱা থাকে যিবিলাক কিতাপ আমি কম্পিটিভ এক্সামবিলাকৰ কাৰণেও সুবিধা হয় সেইবিলাক এক্সাম দিয়াত সুবিধা হয় আৰু কিতাপ পঢ়াটো সকলোৱে গঢ়ি তুলিব লাগে কাৰণ কিতাপ এখনে মানুহক শিক শিকোৱাৰ লগতে বহুত নজনা কথা আমি কিতাপ এখনৰ দ্বাৰা জানিব পাৰোঁ সেইখন যি কিতাপেই নহওক কিয় আমি প্ৰত্যেক কিতাপ পঢ়ি আমি আমোদ পাব পাৰোঁ কিতাপখনৰ ভিতৰলৈ সোমাই গ'লে আমি সেই কিতাপৰ পৰা প্ৰত্যেকে নিশ্চিত যে তাৰ পৰা আমি আমোদ পাম আৰু মই এখন কিতাপ পঢ়ি আমি বেলেগকো আমি শিক্ষা দিব পাৰোঁ নিজে পঢ়াৰ লগতে অন্যকো শিক্ষা দিয়াটো এটা বহুত ডাঙৰ কথা কাৰণ নিজে জ্ঞান লোৱাৰ উপৰিও অন্য লোকক জ্ঞান দিয়াটোও এটা অতি আচৰিত কথা বুলি মই ভাবোঁ আৰু সেয়েহে মই কিতাপ পঢ়ি বেছি ভালপাওঁ বুলি ক'ব পাৰোঁ